ঐ কি কৰিছ অঁ মই ক'লোঁ অঁ এই সেইদিনাখন শুন না সেইদিনাখন ৰেফ্ৰিজাৰেটাৰ এটা কিনিছিলোঁ ৰেফ্ৰিজাৰেটৰ ইমান মানে বেয়া নহয় সেইদিনাখন হেই ছুইচ বোৰ্ডবিলাক চব মানে নতুন কৰিলোঁ নতুন কৰা পাছতো মানে হেভিখনেই লগাইছোঁ হেভিখন লগোৱা পাছত ধৰা সেই কাৰেণ্টটো তাত দিলোঁ দিয়াৰ পাছত তোৰ ইমানেই গৰম হৈ যায় নহয় একদম কি ক'বি আৰু একো মানে একো এটাই ভাল নহয় মানে অঁ ঠিকেই দোকানততো মই ধুনীয়াকৈ চাই মেলি আনিছোঁ ইয়াত কি হৈছে নাজানো এতিয়া কানেকশ্যনৰতো গণ্ডগোল হ'ব নালাগে চব আমাৰ ঠিকে আছে কানেকশ্যনটো অঁ অঁ তাকে তাকেতো কি হৈছে মানে মই ভাবি পোৱা নাই আৰু ইমান মানে বেয়া নহয় কি ক'ম আৰু তোক কুলিং ছিষ্টেমটো একো ভাল নহয় তাৰমানে অঁ হয় নেকি অঁ অঁ অঁ তাকেতো এতিয়া কি কৰোঁ মানে একদম অঁ চেমচাং কোম্পানী আছিলে আকৌ ইমানেই বেয়া নহয় তোক কি ক'ম আৰু তকে অঁ মই কৈছোঁ মানে এওঁক এই কাইলৈ মই সেই ৰিটাৰ্ণ দিম ইয়াৰে হয় দোকানখন হয় নি অঁ তহঁতৰো তেনেকুৱাই হৈছিলে নেকি আচ্ছা আচ্ছা আচ্ছা অঁ তাকে আকৌ একো মানে হেৰিয়ে মানে হেৰি নহয় ইমানেই মানে গৰম হৈ যায় নহয় অঁ গৰম হ'লেও গৰম হৈ যায় ধৰ আকৌ ঠাণ্ডাটো মানে হেৰি নহয় একদম মানে হেৰিটো বেয়া আকৌ প্ৰডাক্টটো তাকেতো অঁ তহঁতৰো তেনেকুৱাই হৈছিলে ন অঁ তাকেই মই কাইলৈ মানে যাম দোকানখনলৈ দোকানখনলৈ গৈ মই কাইলে গৈ ৰিটাৰ্ণ কৰি দিম ঠিক আছে হ'ব দে ঠিক আছে